আপোনাৰ নামটো কি তৃষানীলা ডেকা হয় আপোনাৰ নামটো অলপ ব্যতিক্ৰম নাম মোৰ ভাল লাগিল আপোনাৰ নামতো এনেকুৱা নাম প্ৰায় কম শুনিবলৈ পায় বাৰু যি কি নহওক আপুনি কিতাপ পঢ়ি ভাল পায়নে হয় মই কিতাপ পঢ়ি ভাল পাওঁ সময়ে সময়ে বিভিন্ন ধৰণৰ বাহিৰা কিতাপ মই পঢ়োঁ আপোনাৰ ভাল লগা এখন কিতাপৰ বিষয়ে কওকচোন মোৰ ভাল লগা কিতাপ বুলিলে সৰুতে মই বিভিন্ন ধৰণৰ শিশু আলোচনী পঢ়িছিলোঁ তেতিয়াৰ পৰা হয়তো মোৰ কিতাপ পঢ়াৰ অভ্যাসটো গঢ় লৈ উঠিল আৰু এতিয়াও মই বিভিন্ন ধৰণৰ উপন্যাস পঢ়ি ভালপাওঁ সৰুৰে পৰা মই হয়তো গল্পতকৈ বেছি অথবা সাধু কিতাপতকৈ বেছি উপন্যাসৰ প্ৰতি আগ্ৰহী আছিলোঁ ক'বলৈ গ'লে মই বৰ্তমানৰ জনপ্ৰিয় লেখিকা ৰীতা চৌধুৰীৰ কিতাপসমূহ ভাল পাওঁ তাৰ ভিতৰত মাকাম মাকাম মায়াবৃত্ত দেউলাংখুই ইত্যাদি মোৰ প্ৰিয় আৰু ভল লগা কিতাপ বুলিবলৈ ক'বলৈ গ'লে অসীমত যাৰ হেৰাল সীমা যিখন কিতাপ অসমত আটাইতকৈ জনপ্ৰীয় সেই কিতাপখন মোৰ প্ৰিয় হয় হয় অসীমত যাৰ হেৰাল সীমা কিতাপখন সঁচাকৈ জনপ্ৰিয় ইয়াক বিভিন্ন ভাষালৈ অনুবাদ কৰাও হৈছে মানে অসমত এনেকুৱা এজন হয়তো নোলাব যিজনে অসীমত যাৰ হেৰাল সীমাৰ নাম হয় শুনা নাই বাৰু যি নহওক আপুনি মানে কেনেকুৱা ধৰণৰ কাহিনী বেছিকৈ পঢ়ি ভাল পায় যিহেতু আপুনি ক'লে বিভিন্ন ধৰণৰ কিতাপ ভালপাই আপুনি উপন্যাস ভালপাই গম পালোঁ সেইটো কথাৰ পৰা আপোনাক কোনবোৰ কাহিনীয়ে বেছি আকৃষ্ট কৰে হয় মই যিহেতু বিভিন্ন ধৰণৰ কিতাপ পঢ়োঁ গতিকে নিৰ্দিষ্ট এটা কাহিনী নাথাকে যিটো মোৰ প্ৰিয় বিভিন্ন ধৰণৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাহিনী পঢ়ি মই ভালপাওঁ কোনোতো সময়ত সেইয়া হয়তো ৰোমান্তিক হ'ব পাৰে কোনোতো সময়ত হয়তো বিভিন্ন ধৰণৰ ক্ৰাইম টাইপৰ কাহিনী থাকিব পাৰে অথবা বিভিন্ন ধৰণৰ চি আই ডি টাইপ কিতাপো পঢ়ি মই ভাল পাওঁ হয় হয় আপোনাৰ বিষয়ে গম পালোঁ আপুনি কিতাপ পঢ়ি বহুত ভাল পায় কিতাপ পঢ়াৰ উপৰিও আপুনি কি কি কৰি ভালপাই কিতাপ পঢ়াৰ উপৰিও মই বিভিন্ন সময়ত চিনেমা অথবা আজিকালি যিহেতু ৱেব চিৰিজৰ যোগ গতিকে মই বিভিন্ন ধৰণৰ ৱেব চিৰিজ চাই ভাল পাওঁ আৰু তাৰ লগে লগে মই চাইকেল চলাই ভাল পাওঁ ফুৰি ভাল পাওঁ আৰু কিছু সময়ত কিছু মাজে সময়ে মই ফটোগ্ৰাফি কৰিও ভাল পাওঁ হয় আপোনাৰ জীৱনত আটাইতকৈ মূল্যৱান কি ধৰক সকলোৰে জীৱনত কিছুমান নিজা নিজা বস্তু থাকে যাক মানে ধৰক জীৱনত ফাৰ্ষ্ট প্ৰায়ৰিটী হিচাপে দিয়া যায় আপোনাৰ জীৱনত সেইটো কি হয় হয়তো আটাইতকৈ মূল্যৱান বুলি ক'বলৈ গ'লে সময়ৰ কথাও ক'ব পাৰি যিহেতু সময় কাৰো হাতত নাথাকে সময়ত সময় মাত্ৰেই হয়তো মানুহৰ ভুল হৈ যায় বা ধৰি ৰাখিব নোৱাৰি সময়খিনি গতিকে হয়তো সময়ে মোক বহুতখিনি হয়তো সময়ৰ কাৰণে মই হেৰুৱাইছোঁ গতিকে মই যদি ক'বলৈ যাওঁ মোৰ কাৰণে সময় হয়তো অত্যন্ত মূল্যৱান আপুনি নিজৰ মূল্যৱান সময়খিনি মোক সময়মতে কাম কৰি যাবলৈ আপুনি কেনেকৈ নিজক মানে দিনটোত প্ৰস্তুতি চলাই মানে কেনেকৈ আপুনি সময়খিনি অপচয় নকৰাকৈ জীৱনটোক নিজক আগবঢ়াই নি আছে মই যিহেতু এই মাত্ৰ ক'লোঁ যে সময়ে মোক বহুখিনি সময়ৰ হাতত মই বহুখিনি হেৰুৱাইছোঁ গতিকে তাৰ দ্বাৰা আপুনি নিশ্চয় বুজিব যে মই সময় মতে কাম নকৰোঁ গতিকে সময়ৰ হয়তো মূল্য মই বহুত ভালদৰে বুজি পোৱা নাছিলোঁ বা বৰ্তমান বুজিও মই সময়ৰ ইউজ কৰিব নাজানোঁ সেইকাৰণেই মই কৈছোঁ যে সময় মূল্যৱান হয়তো হ'লহেতেন হয় হয় মই আশা কৰিম আপুনি ভালকৈ মানে সময়ৰ মূল্য বুজি উঠক আৰু জীৱনত আগুৱাই যাওক বাকী এনেই আপুনিতো এতিয়া বিশ্ববিদ্যালয়ত পঢ়ি আছে গুৱাহাটী বিশ্ববিদ্যালয় এখন অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান আপোনাৰ এই বিশ্ববিদ্যালয়খন ভাল লগা দিশবোৰৰ বিষয়ে কওকচোন

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয় য'ত বৰ্তমান মই স্নাতকোত্তৰ শিক্ষা প্ৰায় সমাপ্তি কৰাৰ দিশত এই বিশ্ববিদ্যালয়খনৰ ভাল লগা দিশ বুলি ক'লে বহু আছে হয়তো ইয়াত যিখিনি সময় মই যিবোৰ মানুহৰ লগত থাকিলোঁ সেই সময়খিনি সদায় ভাল লগা হোষ্টেলত অথবা ডিপাৰ্টমেণ্টত যিসমূহ যিসমূহ বন্ধু বান্ধৱী মই পালোঁ যিসমূহ বিশ্ববিদ্যালয়খনত মই মোৰ বা দাদা পালোঁ অথবা ভন্টি ভাইটি পালোঁ তেওঁলোক মোৰ বাবে অত্যন্ত হয়তো প্ৰয়োজনীয় অথবা সেই তেওঁলোকৰ কাৰণে হয়তো মোৰ বিশ্ববিদ্যালয়ৰ সময়খিনি ভাল লগা হ'ল আৰু ক'বলৈ গ'লে বিশ্ববিদ্যালয়খন গছ গছনিৰ ক্ষেত্ৰত বহুখিনি মানে দেখা যায় যে বহু ধৰণৰ গছ গছনি ইয়াত পোৱা যায় গতিকে ক'ব পাৰি যে প্ৰাকৃতিক সৌন্দৰ্যৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় আগবঢ়া গতিকে এই বিশ্ববিদ্যালয়খনৰ যি ৰাস্তা যি গছ গছনি যিমানখিনি ধুনীয়া ধুনীয়া ঠাই আছে সকলোখিনিৰ প্ৰতিয়ে মই এটাষ্ট হৈ গৈছোঁ আৰু গতিকে বিশ্ববিদ্যালয়খন মোৰ অতিকৈ মৰমৰ হয় হয় আপোনাৰ কথাৰ পৰা মই উপলব্ধি কৰিব পাৰিছোঁ আপুনি আপোনাৰ বিশ্ববিদ্যালয়খন কিমান বুকুৰ আপোন আপোনাৰ বিশ্ববিদ্যালয়খন আপোনাৰ মই কথাৰ পৰা গম পাইছোঁ বাৰু যি নহওক আপুনি কি ভাবে গুৱাহাটী বিশ্ববিদ্যালয়খনত ধৰক কি আপুনি যদি সুবিধা পায় আপুনি ইয়াত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আনিব বিচাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত এটা অত্যন্ত মানে ক'বলৈ গ'লে ভুল কথাই হৈ আছে যিটো গুৱাহাটী কেম্পাছটো যিটো আছে গুৱাহাটী বিশ্ববিদ্যালয় সেইটো ক্ল'জ নহয় তাত সময়ে সময়ে বিভিন্ন বাহিৰা মানুহৰ আহ যাহ দেখা যায় যি ক্ষেত্ৰত চিকিউৰিটীও ইমান বেছি সচেতন নহয় দেখা যায় যে গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়াই এজন অচিনাকি মানুহ আহে তেওঁক হয়তো কোনোবা দিনা চিকিউৰিটীয়ে সুধে গাৰ্ডজনে সুধে যে আপুনি ক'ত যাব আৰু তেওঁ যদি এনচাৰ দি দিয়ে মই ভিতৰত কাৰোবাক লগ কৰিব যাম অথবা হোষ্টেলত কোনো মোৰ আত্মীয় আছে তেন্তে আৰু একো নাই কোনো প্ৰমাণ পত্ৰৰ মানে পৰিচয়ৰ আপোনাৰ প্ৰয়োজন নাই আপোনাক লগে লগেই তেওঁ ইউনিভাৰ্ছিটিৰ ভিতৰলৈ সোমাব দিব যাৰ ফলত নিশ্চয় বহু ধৰণৰ ভয়ানক বিপদ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত হৈ গৈছে ইতিমধ্যে আৰু হয়তো ভৱিষ্যতলৈও হৈ থাকিব আৰু ক'বলৈ গ'লে দেখা যায় যে গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰী নিবাসত যিমানখিনি বান্ধ আছে সিমানখিনি ছাত্ৰ নিবাসত নাই গতিকে ছাত্ৰ নিবাসৰ ছাত্ৰসকলে বিভিন্ন ক্ষেত্ৰত ভুল কৰে কিন্তু তাৰ পিছতো তেওঁলোকক সেই হেৰিটো বান্ধটো দিয়া দেখা নাযায় বা তেওঁলোকৰ কাৰণে ৰোলছখিনি দিয়া দেখা নাযায় তাৰ ফলত গাৰ্লছ হোষ্টেলবিলাকে বেছিকৈ ভুক্তভোগী হৈ পৰে হয় হয় আপুনি একদম সঠিক কথাই কৈছে আচলতে বান্ধোনৰ ক্ষেত্ৰত আচলতে এইটো ইকুৱেলিটীৰ যুগ বুলি যিহেতু কয় সেইটো সমানতা থকাতো ভাল বাকী এনে আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয় বুলি ক'লে আপুনিটো ধৰক পষ্ট গ্ৰেজুৱেট কমপ্লিটেই কৰিলে গতিকে আপুনি ইয়াৰপৰা কি স্মৃতি লৈ যাব বা কি স্মৃতি লৈ যাব নিবিচাৰিব ইয়াৰ স্মৃতি বুলি ক'বলৈ গ'লে গুৱাহাটী ইউনিভাৰ্ছিটিত যিমানখিনি ভাল সময় মই অতিবাহিত কৰিছোঁ সেই সকলোখিনি মই স্মৃতি হিচাপে গোটেই জীৱন কঢ়িয়াই ফুৰিব বিচাৰিম আৰু যিখিনি বেয়া স্মৃতি আছিল সেইখিনিকো মই একেবাৰে মনৰ পৰা ওলাই দিব নিবিচাৰোঁ কাৰণ হয়তো ভাল বেয়া স্মৃতি দুয়োটাই থকাতো জৰুৰী গতিকে ভাল স্মৃতিখিনিৰ লগতে বেয়া স্মৃতিখিনিও মই সদায় ৰাখিবলৈ চেষ্টা কৰিম হয়তো কোনো ক্ষেত্ৰত মই ইয়াতে বন্ধুৰ পৰা যদি সহায় পাইছোঁ অথবা একদম নিস্বাৰ্থ মৰম পাইছোঁ কোনো ক্ষেত্ৰত হয়তো মই সেই মৰমৰ বিপৰীতে সেই একেই বন্ধুৰ কোনোখিনিত হয়তো মই দুখ পাইছোঁ কষ্ট পাইছোঁ দুয়োখিনিয়ে মনত ৰখাতো জৰুৰী ভালখিনিও আৰু বেয়াখিনিও যিহেতু তিতা মিঠা দুয়োখিনি স্মৃতিয়েই মানুহৰ জৰুৰী গতিকে সকলোখিনি মই কঢ়িয়াই লৈ ফুৰিবলৈ চেষ্টা কৰিম হয় হয় এইটো খুব ভাল কথা আপোনাৰ লগত কথা পাতি ভাল লাগিল